অঁ কোনখন কিতাপ বা হয়নি বৰ্তমান মোৰ ওচৰত সেইখন কিতাপৰ কালেকশ্যন নাই বাৰু শেষ হ'ল যিখিনি অনা আছিলে তুমি অঁ তাকে তোমাক কেতিয়া লাগে হয়নি বৰ্তমান নাই বাৰু তোমাক যদি লাগে অঁ অঁ সেইটোৱে ক'ব বিচাৰিছোঁ তোমাক যদি লাগে তেতিয়া মই অৰ্ডাৰ কৰি দিব পাৰিম বাৰু এনেই জেনেৰেলি আমাৰ কিতাপ এনেকৈ অৰ্ডাৰ দিয়া পাছত এসপ্তাহ দছদিন লাগে যেনিবা কি কৈছা কি কৈছা কিতাপখনৰ দাম তিনিশ টকা পৰিব সেইখন

নাই নাই নাই সেইবিলাক বাৰু তেনেকুৱা নহয় আমি কাৰণ অলৰেডি দোকানৰ কাৰণে কিতাপ আনি থাকিবলগীয়া হয় যে সেইটোত আমি চাৰ্জ নকৰোঁ বাৰু তুমি যিটো কিতাপখনৰ পে'মেণ্ট দিব লাগিব সেইটো দিলেই হৈ যাব তুমি এটা কাম কৰিবা নহ'লে অঁ তুমি এটা মোক সপ্তাহৰ পাছৰ আকৌ ফোন এটা মাৰি চাবাচোন মই তোমাক তেতিয়া জনাম যদি আহি যায় তেতিয়া আমাৰ দোকানখনৰ পৰা আহি লৈ যাব পাৰিবা আমাৰ দোকানখন তুমি টাউন আহিলে চাৰিআলিটো পাৰ হৈ আৰু লেফট চাইডত যিখন চেকেণ্ড দোকান আছে সেইখনে দেখিবাই অংকিতা বুক ষ্টল লিখা আছে

ঠিক আছে হ'ব দিয়ক তেতিয়াহ'লে এসপ্তাহ পাছত ফোন এটা কৰিবা ঠিক আছে তুমি সপ্তাহৰ পাছত ফোন কৰিবা তাৰপৰা আহিবা হ'ব